মই চিলাই কৰি ভাল পাওঁ আৰু মোৰ বহুত আগ্ৰহ চিলাই মই চিলাই প্ৰথমত শিকিলো শিকাৰ পাছত শিকিলো আৰু এনেকৈ ঘৰত কৰিম বুলিয়ে শিকিলো তাৰপাছত এদিন তিনচুকীয়া মহিলা সমিতিত শিকিলো তাৰপাছত এদিন মই আমাৰ ঘৰত আলহী আহিছিলে অৰুণাচলৰ পৰা সিহঁতক লৈ ফুৰাব গৈছোঁ ফুৰাব যাওঁতে ইহঁতে মই নাজানো ইহঁতে কি চিলাব ফটককৈ দোকানত সোমালে সোমোৱাৰ পাছত কৈছে মোৰ চুইজাৰযোৰ অলপ তলত কাটি পেলাই চিলাব লাগে তাৰপাছত চিলালে যেতিয়া তেতিয়ালৈ অকণমান বস্তুটো কিন্তু বিছ টকা ল'লে আজি কিমান দিনৰ আগৰ কথা কৈ আছো মই চল্লিছ বছৰ প্ৰায় হৈ গ'ল মোৰ মই তাৰপিছত তেতিয়া তেতিয়া মই ভাবিলো নাই মইটো এইটো কৰিবই লাগিব মই কৰিমেই তাৰপাছত সেইখন দোকানতে মই প্ৰেক্টিকেলৰ কাৰণে কৰিলো কৰাৰ পাছত পূৰা তাৰপাছত যেতিয়া চিলাইছোঁ তেতিয়া আমাৰ সৰু সৰু দি পেলাইহে চিলাই শিকাইছে শিকিছোঁ তাৰপাছত মই কাট কৰি নিজে কৰোঁ নিজে কৰিলো বহুত দিন কৰিলো নিজে কৰি পেলাই তাৰপাছত মোৰ ইমানে ভাল লাগিছে ইমানে ভাল লাগিছে মানে আগ্রহ ইমানেই হ'ল মই বেলেগকো শিকাইছোঁ নিজেও কৰিলো কৰাৰ পাছত আকৌ নিজৰ কামখিনি নিজেই কৰোঁ নিজৰ ঘৰৰ চিলনিও বহুত থাকে সেইটো চিলালো আকৌ বেলেগকো কওঁ যে তহঁতেও এইটো শিক শিকিলে অন্ততঃ নিজৰ কাপোৰখিনি চিলাই পিন্ধি ভাল পাবি সেইটো কাৰণে সিহঁতৰো আগ্ৰহ হৈছে কৰা পাছত ইহঁতেও ক'লে অঁ ঠিক আছে তেনেহ'লে আমিও কৰিম ইহঁতেও কৰিছে কৰাৰ পাছত আকৌ মই বহুত দিন কৰিলো কৰাৰ পাছত মই চবেই হি শিকিলো শিকাৰ পাছত নিজৰ স্কাৰ্ট ব্লাউজ চব চিলাইছোঁ চিলাই কৰোঁতে কৰোঁতে বহুত দিন কৰিলো কৰা পাছত তাৰপাছত মই আকৌ নিজে দোকান খুলিলো দোকান খুলি তেতিয়া মই বেলেগ জেগাত কৰি আছিলো বেলেগৰ দোকানত তাৰপিছত নিজে দোকান মেচিন ল'লোঁ মেচিন লৈ নিজে দোকানত কৰিলো এতিয়াও বৰ্তমান কৰি আছোঁ মই সেইটো কাৰণে মই চবকে কওঁ যে চবে এইটো ভাল উপায় পৰ্যন্ত ভালেই হয় ভালকৈ মন দি কৰিলে চবৰে ভাল হ'ব এইটো এটা নিজা হাত বিদ্যা হয় এটা নিজৰ ইনকাম হয় কাৰো ওচৰত হাত পাতিব নালাগিব দুটা টকা দে দছটা টকা দে বুলি নিজে কামালে নিজৰে হ'ব মই পিক'ও কৰোঁ একেলগত চিলাইয়ো কৰোঁ চবে কৰি থাকোঁ ইহঁতকো কওঁ চবক চিলাইটো শিক এইটো কোনেও ল'ব নোৱাৰে চিলাইটো নিজৰে হ'ব এইটো নিজে কৰি নিজে যিমান কামাব নিজৰে থাকিব তাৰপাছত চবে যেতিয়া কৰিছে এতিয়া আৰু এজনী আছিল নেপালী মানুহ তাইও শিকিলে সিও শিকি পেলাই বহুত সিও মোক ফোন কৰি থাকে অঁ বাইদেউ মই বহুত ধুনীয়াকৈ শিকিছোঁ এতিয়া চবক মইয়ো শিকাই আছোঁ সেইটো শুনিও ভাল লাগে ন যে শিকাই আছে মোক কয় যে শিকিলে বুলি কয় সেইটোতো মোক মোৰ নিজে নিজেই বহুত ভাল লাগে সেইটো ইহঁতেও কৈছে অঁ বোলে আপুনি বোলে ক'ত শিকিছে ইমান ধুনীয়াকৈ শিকিছে ভাল ভাল লাগে কৰি পেলাই তাৰপাছত সিহঁতক কেতিয়াবা আকৌ ফোনো কৰে কেতিয়াবা অলপ পাহৰি গ'লে আকৌ মোক ফোনো মাৰিব যে এইটো কেনেকৈ আকৌ মই কৈ দিওঁ এনেকৈ এনেকৈ তাৰপাছত সিহঁতক সেইটো কৰাওঁ আকৌ দহি বটাও কৰাওঁ চবে কৰাওঁ মানে এতিয়া আছেই মোৰ আকৌ চিলনি কেইটা আছেই কিছুমানৰ লগত যেনেকুৱা হেৰি লাগে ফ্লেগ লাগে ফ্লেগৰ কাৰণে সেইটোও চিলাওঁ সেইটো শিকাই দিছোঁ ইহঁতক সিহঁতেও কৰে মইয়ো কৰোঁ সেই ফিফটিন আগষ্টত ফ্লেগ লাগে ফ্লেগ লাগে আকৌ ফ্লেগ বনাওঁ চবেইতো ইনকামটো হৈ গৈছে ন চবৰ ঘৰত বহি পেলাই অলপ পইচা পালে কি বেয়া আছে নিজৰ হাত খৰচাটোতো ওলায় কাৰো পৰা হাত পাতিব নালাগে মোক দিয়ক মোক মই ক'ৰবাত ফুৰিব গ'লেও মোক নিজে যাব পাৰোঁ মই মই নাজাওঁ পাইচা চিন্তাটো আগতে আহি যায় ন এতিয়া সেইটো নাহে আৰু য'ত গ'লেও যাব পাৰোঁ আৰু সাহসটো আ আহে যে নাই নিজৰ কিবা এটা আছে নিজৰ নাথাকিলেতো একোৱেই নাই সেইটোৱে ভাবি থাকোঁ ত' সেইটো কাৰণে মই চবকে কওঁ যে চিলাইটো কমচে কম সেইটো পঢ়া শুনা নকৰা মানুহেও চিলাব পাৰিব মন দি যদি শিকে এতিয়াটো চবেতো চব বস্তু নোৱাৰিব কিন্তু কিছুমান যেতিয়া আগ্ৰহ হয় যেনে তেনেকৈ ওলাবই ওলাব কৰেই সেইকাৰণে নিজৰ কামটো নিজে কৰাতো ভাল শিকি ল'লেতো আৰু যাব নালাগে ক'ত কৰিব নিজৰ সময় পাইছোঁ বাছ নিজৰ ঘৰতে কৰি থাকিলেও হৈ গ'ল নহ'লে এইফালৰ পৰা সেইফাল ফুৰি ঘূৰি লাভ আছে লাভটো নাই ঘৰত থকাই ভাল ঠিক আছে